অনলাইনৰ জৰিয়তে মই যিটো চোলা কিনিছিলোঁ সেই চোলাটো মানে ইয়াৰ আঁহ উঠি সুতাবিলাক উঠি উঠি গৈ আছে এতিয়া লাহে লাহে কিছুদিন যোৱাৰ পিছত তাৰ ডিছকালাৰ হ'ল মানে ৰঙো উঠি উঠি গ'ল সেয়েহে মই এতিয়া চোলাটো লৈ এই চোলাটো পিন্ধি বাহিৰলৈ ওলাই যোৱাতো অসুবিধা হৈছে গতিকে অনলাইনৰ যিটো প্ৰডাক্ট ৎ এই প্ৰডাক্টটো প্ৰথম অৱস্থাত যদিও ভাল বুলি ভাবিছিলোঁ পিছত গৈ দেখিলোঁ যে আচলতে প্ৰডাক্টটোৱে মানুহক ঠগি আছে আৰু এই প্ৰডাক্টটো মই নেতিবাচক মন্তব্যহে আগবঢ়াবলগা হৈছে গতিকে মই ভাবোঁ অনলাইনত পোৱা সকলো বস্তুৱে সুবিধাজনক নহয় মানে ইয়াৰ নিগেটিভ ইয়াৰ এটা প্ৰভাৱ এটা দেখা যায়